মোৰ এই হাঁহ কুকুৰা ব্যৱসায় জীৱ জন্তুবোৰ মই নিজেই যত্ন লওঁ আৰু মানুহজনেও সহায় কৰে কিয়নো আমি দুয়োজন এতিয়া ঘৰতে থকা বুঢ়া বুঢ়ী মানুহ দুয়োটাই ধৰা মেলাকৈ হেৰি কৰোঁ দুশ দুশ ডেৰশ হাঁহে কুকুৰাই হ'ব সেইখিনি আমি উত্তৰ দিশত ঘৰ দক্ষিণ বনাই ৰ'দঘাইত ধুনীয়াকৈ চালি এখন বনাই তলখন পকা কৰি ডাঙৰ কুকুৰাবিলাকক ওপৰত দাং লগাই দি দিছোঁ হেৰিবোৰক এই হাঁহবোৰ তলত থাকে কুকুৰা ওপৰত থাকে পাৰটো ঘৰৰ চিলিঙত থাকে এনেকুৱাকৈয়ে থওঁ কিন্তু হাঁহ হাঁহে লেতেৰা কৰে তলখন কুকুৰাই সাপ ওপৰৰপৰা পায়খানা কৰে এনেকুৱাকৈ এইবোৰ আমি চাফা কৰোঁ ডেটল দি কেতিয়াবা ফেনাইল দিওঁ দি মেলি চফা কৰোঁ দুদিন তিনিদিনৰ মূৰে মূৰে আকৌ টেপত টেপৰপৰা পানী উলিয়াই পাইপৰে পানী মাৰি কেনে জেগাবোৰ চফা কৰি চূণ ছটিয়াও এনেকুৱাকৈয়ে দিওঁ জেগাবোৰ শুকালে গধূলি ৰাতিপুৱাতেই চফা কৰি দিওঁ তেতিয়া দিনটো ৰ'দ দিলে ৰ'দত শুকায় সেইকাৰণে উত্তৰে গড়ালটো লাগে আমি অন্যতো নহ'লেও যে কুকুৰাখিনি ওপৰত থকাৰ কাৰণে হাঁহখিনিৰ গাটো পানী পৰে ওচৰত পুখুৰী আছে পুখুৰীত মেলি দিওঁ গা ধুৱে চাফা হয় মানুহ আমি বাহিৰৰ মানুহ ব্যৱহাৰ নকৰোঁ কাৰণ আমাৰ আমি আমাৰ কাম নাই আমি বুঢ়া বুঢ়ী মানুহ দিনটো ঘৰতে থাকোঁ আমি দুয়োজনেই যতন লওঁ দুয়োজনে যতন লৈ যিখিনি কৰিব লাগে কৰি মেলি আজৰি হৈ সিহঁতক খোৱাই মেলি আৰু দিনটো বেলেগ জেগাত বান্ধি থওঁ বান্ধি থওঁ আকৌ লাহেকৈ গধূলি নিজৰ গড়ালত গড়ালত ভৰাই দিওঁ তেনেকুৱাকৈ আমি সদায়ে চফা নকৰোঁ দুদিন তিনদিনৰ মূৰত এদিন কৰোঁ যেতিয়া ৰ'দটো টান হয় জীৱ জন্তুনো হেৰি নহয় পাৰ ওপৰতেই থাকে পাৰ ছমাহ তিনিমাহ সময় যেতিয়া পোৱালী নমাবলগীয়া হয় তেতিয়া জেগাবোৰ বদলাই দিওঁ পায়খানা চাইখানাবোৰ চফা কৰি গাঁৱৰ ওপৰত হেৰি চিৰি লৈ উঠি মানুহজনে কৰি দিয়ে মোৰ মানুহজনে তাৰপৰা সিহঁতি বিশেষ ওপৰত নেথাকে ৰাতিভাগটোহে থাকে দিনত চৰিয়ে ফুৰে তলতেই থাকে সেই এই তেনেকুৱাকৈ হাঁহ হাঁহবোৰতো পানীতেই থাকে হাঁহৰ গা ধুই চাফা হয় নিজে হয় কুকুৰাটো কুকুৰাই কুকুৰা কেতিয়াবা হোমি হোমি জাতীয় এজাত হেৰি হয় গাত পৰ লাগে তেতিয়া সেই বজাৰৰপৰা এটা সেই হেৰি পাউদাৰ এটা পোৱা যায় সেইটো কুকুৰাবোৰৰ গাত মাৰি মেলি হেৰি কৰোঁ আৰু বা গাঁৱৰ পচতীয়া পাত আছে পচতীয়া পাতবোৰ গড়ালত পেলাই দিওঁ সেইবোৰ গড়ালত দিলে মানে হোমি বা অন্য বীজাণুবোৰ মৰে দহ এমাহৰ মূৰত পোন্ধৰ দিনৰ মূৰত চূণ শুকান চূণ ছটিয়াই দিওঁ এনেকৈয়ে চফা কৰোঁ আৰু আমাৰ কোনো মানুহ লগোৱা নহয় আমি নিজেই নিজৰ কাম নিজেই কৰোঁ আৰু একো কৰিবলগীয়া নেথাকিলে কি কৰিম সেই হাঁহ কুকুৰাখিনিতে লাগি থাকোঁ আৰু সেইকাৰণে তাহাঁতিও আমাক ফল দিয়ে নিজৰ ল'ৰা ছোৱালীৰ নিচিনা যতন লওঁ গধূলি হ'লে সোমায় ৰাতিপুৱা ওলায় খোৱাওঁ বোৱাওঁ গা জেগা জমিলা চফা কৰি দিওঁ ঠাণ্ডাদিনত ঠাণ্ডা পাব বুলি বস্তা চস্তা মাৰি এনেকৈ কাষ এই বেৰ কাষবোৰ বাহিৰ সেই আন্ধাৰ কৰি দিওঁ পোহৰ যাতে গৰ জাৰ নেপায়ে জাৰ পালে মানে সিহঁতি ৰাতি কুকোৱাই থাকে আমাৰো বেয়া লাগে ধৰক সেইটো কাৰণে আমি গৰমদিনত যতন নললেও ঠাণ্ডাদিনত সেই তেনেকৈ ৰাখোঁ গৰম দিনতো এতিয়া ৰাতিটো থাকে আৰু এনেকৈয়ে কেতিয়াবা বৰ বেছি গৰম লাগিলে সৰু ফেন এখন আছে ওচৰতে চলাই থওঁ তাৰপৰা ৰাতিলৈ বন্ধ কৰি দিওঁ গৰমতো সেই তেনেকুৱা নকৰা নহয় কৰোঁ আমাৰ ইয়াত সিমান গৰমো নপৰে বাৰু তেনেকুৱাকৈ থওঁ পাৰতো ৰাতি দিন একো যতন ল'বলগীয়াই নহয় সিহঁতক সিহঁতি নিজে নিজৰ নিজৰমতেই থাকে মাতিলে আহে খাই আকৌ উঠি থাকেগে চাফচিকুণতো সিহঁতি নিজেই চফা আৰু এই গড়াল চড়ালবিলাক আমি চফা কৰি দিওঁ এতিয়া পোৱালি ওলালে কণী চুকুৰা টুকুৰা পৰি থাকে সেইবোৰ চাফা কৰি দিওঁ মানুহজন উঠি যায় মোৰ মানুহজন উঠি গৈ চব চফা তফা কৰি ধুনীয়াকৈ আকৌ সেই খেৰ চেৰ পাৰি দিয়ে এনেকৈ কাঠৰ সেই বাকচ বনাই দিছে তাৰ ভিতৰত খেৰ ভৰাই দিয়ে তেনেকুৱাকৈ আৰু এনে সিহঁতে সিহঁতক খুওৱা ভিতৰতো মই মাহত কিনিবলগীয়াকৈ একো নিকিনোৱেই চাউল আমাৰ খেতি কৰোঁ ঘৰৰ চাউল ধান এইবোৰকে খুৱাওঁ দুশ দুশ ডেইলি খোৱাবই লাগে দুশ টামান হ'বই চব মিলাই সেই গতিকে সেই সেইখিনি অনুপাতেই আমি দুদিন তিনিদিনৰ মূৰে চফা কৰোঁ ধান ঘৰৰ ধানৰ তুঁহগুৰি আছে ধান আছে চাউল আছে এইবোৰ দিওঁ আকৌ কেতিয়াবা মানে হেৰি কৰিও দিওঁ এই শাক পাচলি কাটি কুটি চব সেউজীয়া শাক পাচলি লাগে এইবোৰ আমি বাৰীত খোৱা শাকবোৰ বুঢ়া হ'লে মানে খাবলৈ ভাল নালাগে এইবোৰ কাটি কুটি সিহঁতকে দিওঁ সেনেকৈ সিহঁতিও খায় আমিও খাওঁ এনেকুৱাকৈ খোৱাওঁ ডেইলি দুশমানকৈ খোৱাবলগীয়া হয় তেনেকুৱাকৈ খুৱাই থাকোঁ আৰু এতিয়া ধৰ পুহিছোঁ যেতিয়া খোৱাবই লাগিব কিনা কোটা নকৰোঁ খালি আমি সৰুতে পোৱালিবোৰক আনোঁ দানা এমাহমানৰ কাৰণে এনেই খালি আমি নিজাববীয়াকৈ পুহিছোঁ বুলিয়ে দানা কিবা এইবোৰ নো কিনো বছৰত দৰৱ পাতিখিনিহে কিনোঁ ইমানে আৰু হেৰি খৰচা আমাৰ তাৰপৰাতো সিহঁতি ভালমানখিনি লাভ দিয়ে আমাক দিয়ে কাৰণে আমাৰ মনটো ভাল লাগে পোহোঁ ঘৰত পৰি ধৰি থকাটো খায় ঘৰখনো শকত লাগে ধৰক বয় বয় বস্তু থাকিলে গাঁৱলীয়া ঘৰবোৰত এনেই বয় বস্তুসৈতি থাকিলে মানে ভাল লাগে যে সেইকাৰণে পুহিয়ে থাকোঁ আৰু আমি বিশেষকৈ

হাঁহবোৰ এটা এটা সময়তহে আমাৰ বেছি হয়গৈ যেতিয়া পোৱালিৰপৰা ডাঙৰ পোৱালিটো পোৱালি মতেই ৰাখোঁ তাৰপিছত গৈ পেলাই হেৰি হয় এই ডাঙৰ হ'লে গড়ালত দিওঁ গড়াল হ'লেও গড়ালৰপৰা উলিয়াই বিক্ৰী কৰোঁ বিক্ৰী কৰিলে আকৌ কমিয়েই যায় সিমান হেৰি দিগদাৰ নহয়গৈ চাফা কৰাটো আমি চাফাটো কৰিবই লাগিব ধৰক এই লেতেৰাত থ'লে সিহঁতক বেমাৰ আজাৰ হ'ব যে সেইটো কাৰণেই চাফা চুফি কৰি থোৱা মূল কাৰণটো সেইটোৱে আৰু কোনো হেৰি বুলি নহয় আৰু এনেও ওচৰতে গড়ালটো ধৰক ঘৰটোৰ কাষতেই এই গোন্ধাবও নহয় সেইকাৰণে চাফচিকুণ কৰি থাকোঁ ফেনাইল দিওঁ কাষৰবোৰত এনেকুৱাকৈ ৰাখোঁ ঠাইখিনি কাষত চূণ তূন দিওঁ ফেনাইল দিওঁ এনেকুৱাকৈ তাৰপৰা এতিয়া আৰু এতিয়া এই ঠাণ্ডাদিন ঠাণ্ডাদিনত বস্তা পাৰিম সোমোৱাই দিছোঁ